মোৰ প্ৰিয় কিতাপৰ ভিতৰত কিছুমান জীৱনীমূলক আৰু কিছুমান কিছুমান ধৰ এনেকুৱা নিজৰ জ্ঞান চৰ্চা কৰিবলৈ বা কুইজ সম্বন্ধীয় আৰু সাধাৰণ জ্ঞান এনেকুৱা সম্বন্ধৰ কিতাপবিলাক পঢ়ি ভাল লাগে তাৰ ভিতৰত মোৰ উপন্যাসৰ ভিতৰত মোৰ পঢ়ি বিশেষকৈ মোৰ বকু বকুল ফুলৰ দৰে এইখন পঢ়ি মোৰ বেছি অনুপ্ৰাণিত হৈছোঁ সেই কিতাপখনত মানে মান হেৰি কেনেকুৱাকে মানে মানুহে জীৱনত সংগ্ৰাম কৰি এজন সফল ব্যক্তি হ'ব পাৰে তাৰ বিষয়ে তাত সুন্দৰকৈ বৰ্ণনা কৰা আছে তাৰপিছত আৰু কিতাপখনত সাধাৰণ মানুহে কেনেকৈ জীৱন যাপন কৰে আৰু কেনেকৈ এমুঠি ভাত এসাঁজ খোৱাৰ বাবে কেনেকৈ কষ্ট কৰিব লাগে তাৰ বিষয়ে সুন্দৰকৈ তাত বৰ্ণনা কৰা আছে চলচ্চিত্ৰ বা টিভি অনুষ্ঠানৰ ভিতৰত কিছুমান এণ্টাৰটেইনিং কৰা শ্ব'বিলাক চাই ভাল লাগে যেনে কপিল শৰ্মা শ্ব' আৰু তেনেকুৱা প্ৰগ্ৰেমবিলাক চাই কেতিয়াবা নিজৰ মাইণ্ডটো ফ্ৰেছ কৰা হয় তেনেকৈ কেতিয়াবা মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণেও এইবিলাক চোৱা হয় যাতে মন মন ভাল লাগি থকায় আৰু চলচ্চিত্ৰৰ ভিতৰত সকলোবোৰে ভাল লাগে কিছুমান আজিকালি শ্বৰ্ট ফিল্মো ওলাইছে তাৰ পৰাও বহুতো জ্ঞান পাব পাৰি তাৰ ভিতৰত কিছুমান স্কুল লাইফৰ স্কুল স্কুল লাইফৰ বিষয়ে থকাও হ'ব পাৰে বা কিছুমান ফ্ৰেণ্ডশ্বিপ বা কিছুমান সামাজিক ক্ষেত্ৰৰ কথাও উল্লেখ কৰা তেনেকুৱা ধৰণৰ ভাল লাগে কিছুমান এক্শ্যন মুভিও বাৰু ভাল লাগে আৰু বিশেষকৈ ক'ব গ'লে চলচ্চিত্ৰৰ ভিতৰত দক্ষিণ ভাৰতীয়বিলাকো ভাল লাগে তাত মানে তেওঁলোকৰ সংস্কৃতিটো সেই চলচ্চিত্ৰবোৰত ধুনীয়াকৈ বৰ্ণনা কৰা থাকে আৰু সেই চলচ্চিত্ৰবোৰ চাই আমি বিশেষকৈ গম পাওঁ তেওঁলোকৰ তাত কেনেকুৱা ধৰণৰ সংস্কৃতি চলে বা কেনেকৈ মানুহবোৰে চ চলা ফুৰা দৈনন্দিন জীৱন যাপন কেনেকৈ কৰে সেই বিষয়েও গম পাব পাৰি আৰু তাত কেনেকৈ মানুহে চলে তাৰ বিষয়েও গম পাব পাৰি টিভি অনুষ্ঠানৰ ভিতৰত কিছুমান সাক্ষাৎকাৰ অনুষ্ঠানো চাই ভাল লাগে তাৰ পৰা তাৰ পৰা ধৰ কোনো মানুহৰ জীৱন সম্পৰ্কে গম পাব পাৰি কেনেকৈ জীৱনটো সংগ্ৰাম কৰি তেওঁলোকে এজন সফল ব্যক্তি হ'ব পাৰিছে আৰু তেওঁলোকৰ পৰা আমি কেনেকৈ তেওঁলোকে পঢ়া শুনা কৰিছিল কেনেকুৱা তেওঁলোকৰ টাইম ৰুটিন আছিল সেইবিলাকৰ বিষয়েও গম পাব পাৰি আৰু সেইবিলাকৰ বিষয়ে গম পাই বা অনুপ্ৰাণিত হৈও আমি আমাৰ পঢ়াত বা যিকোনো ক্ষেত্ৰতে আমি আগবাঢ়ি যাব পাৰোঁ